প্ৰযুক্তিৰ ক্ষেত্ৰত আমি উইপ্ৰ' ইনফ'ছিছ এইবিলাকৰ কথা ক'ব পাৰোঁ প্ৰত্যেক ইয়াৰে বেছিভাগ চি ই অ এম ডি ভাৰতৰে হয় আনহাতে আমেৰিকান মাল্টিনেচনেল কোম্পানী যেনে মাইক্ৰ'ছফ্ট এপ'ল এইবিলাকৰ চি ই অ ভাৰতৰেই হয় এওঁলোকে ভাৰততে শিক্ষা গ্ৰহণ কৰি আজি এনে ধৰণৰ বিভিন্ন কম্পেনীসমূহৰ ভাল ভাল উচ্চ পদত নিয়োজিত হৈ আছে শিক্ষাৰ ক্ষেত্ৰত আমি ভাৰতৰ বিভিন্ন মনীষীৰ কথা ক'ব পাৰোঁ যেনে সৰ্বপল্লী ৰাধাকৃষ্ণণ মহাত্মা গান্ধী জৱাহৰলাল নেহৰু ইত্যাদি সৰ্বপল্লী ৰাধাকৃষ্ণণক আমি দৰ্শন শাস্ত্ৰৰ পিতা হিচাপে ক'ব পাৰোঁ তেখেতৰ দৰ্শন গোটেই পৃথিৱীত বিৰাজমান মহাত্মা গান্ধীৰ ফিল'চফি অহিংসাই পৰম ধৰ্ম এতিয়াও পৃথিৱীত এক ভাৰতৰ এক সুনাম এটা স্বীকৃতি হিচাপে পৰিচিত আনহাতে মনোৰঞ্জনৰ ক্ষেত্ৰত আমি বলিউডৰ বিভিন্নজন স্বনামধন্য এক্টৰ শ্বাহৰুখ খান চলমান খান আমিৰ খান আদিৰ দৰে গণ্যমান্য ব্যক্তিৰ কথা ক'ব পাৰোঁ তেওঁলোকে নিজৰ অভিনয়ৰ জৰিয়তে পৃথিৱীত ভাৰতীয় চলচ্চিত্ৰৰ এক সুকীয়া পৰিচয় দাঙি ধৰিছে বৰ্তমান সময়ত দক্ষিণ ভাৰতৰ বিভিন্ন চিনেমাই পৃথিৱী বিখ্যাত হৈছে আনহাতে আমি বাণিজ্য আৰু বাণিজ্যৰ ক্ষেত্ৰত মুকেশ আম্বানী ৰতন টাটা আদানী মাহিন্দ্ৰা এওঁলোকৰ কথা ক'ব পাৰোঁ আদানী পোৰ্ট বৰ্তমান পৃথিৱীৰ বিভিন্ন ঠাইত আদানীয়ে বৰ্তমান পৃথিৱীৰ বিভিন্ন ঠাইত নিজৰ পোৰ্ট ল'বলৈ সক্ষম হৈছে আৰু বিশ্বৰ চতুৰ্থ ধনী ব্যক্তি হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছে আনহাতে আদানীৰ আম্বানীৰ ৰিলায়েঞ্চ জিঅ'ই ভাৰতৰ ইণ্টাৰনেটলৈ এক বিশেষ পৰিৱৰ্তন কঢ়িয়াই আনিছে এওঁলোকৰ দৰে ইউনিকৰ্ণৰ মালিক বৰ্তমান ভাৰতৰ বাবে এক অতি দৰকাৰী আৰু পজিটিভ ভাইব্ছ আনহাতে পৰিবহণৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ বৰ্তমান সময়ত বৰ্তমান চৰকাৰে যিবিলাক এক্সপ্ৰেছ হাইৱে বনাই আছে এইবিলাকে যথেষ্ট সুনাম কঢ়িয়াই আনিব আৰু ভাৰতৰ পৰিবহণ ব্যৱস্থাক এক অন্য ৰূপ দিব